বাইদেউ নমস্কাৰ

অঁ মই মোৰ আপোনাৰ নাম্বাৰটো মোৰ নাম শ্যমা গগৈ হেৰি মই মোৰ লগৰ এজনীৰ পৰা আপোনাৰ নাম্বাৰটো লৈছোঁ হেৰি মই মানে কি ট্ৰেইনিং এটাৰ কাৰণে তিনিমাহ মানৰ কাৰণে

তাৰপিছতে তেওঁ কৈছে মানে আপুনি ডিব্ৰুগড়ৰে যেতিয়া সুবিধাটো কৰি দিব পাৰিব বুলি কেনে পাৰিব নেকি

হয় হয় অঁ

মই সোমবাৰে ইয়াৰ পৰা ওলাম

হয় হয় হয় হয় মোৰ মানে কি নহয় তেনেকে হয় হয়

অঁ হয় হয়

হয় হয়

সেইটো মোৰ চব ফালৰ পৰা সুবিধাটো হয় হয় আপোনাৰ অঁ অঁ পাৰি পাৰি সেইটো কাৰণে আপোনাক মই জনাই দিছোঁ মানে পোন্ধৰশ দুহেজাৰ ভিতৰত যদি অলপটো আপোনাৰ কিবা এটাটো ক'ত নো আমি বিচৰা ধৰণকেই পাম অলপটো হ'বই আৰু তেনেকুৱা ত' সেইটো ওপৰতে আপুনি চাই মেলি হেৰি কৰি দিব কিন্তু চাব যাতে আৰু মানে কি এগৰাকী মাইকী মানুহ থাকিবৰ কাৰণে সুবিধা হোৱাকে আৰু

আৰু মোৰ তেনেকে মানুহো নাই তেনেকে ঠিক আছে হ'ব দিয়ক বাইদেউ অঁ ধন্যবাদ